হয় মই কুৰ্তি এটা অৰ্দাৰ দিছিলোঁ খুবেই ভাল আহিছে প্ৰডাক্টটো তাৰ কাপোৰো ভাল মানে কোৱালিটিটো ভাল লাগিছে আৰু খুবেই ভাল মই ভাল পাইছোঁ